মই কেইদিনমান অগতে দেলহিলৈ ফুৰিবলৈ গৈছিলো আৰু মই দেলহিত হোটেলত ৰূম এটা বুক কৰিবলৈ লওঁতে আধাৰ কাৰ্ডখনৰ দৰকাৰ হৈছিলে তাতে মই আধাৰ কাৰ্ডখন উলিয়াই পেলাই স সকলো তাত ফৰ্ম খন ফিলআপ কৰি পেলাই আধাৰ কাৰ্ডৰ যিখিনি দৰকাৰ হৈছিলে তাতে মই আধাৰ কাৰ্ডৰ আধা নম্বৰখিনি দিলো তাৰপিছত আধাৰ কাৰ্ডখন তাতে উলিয়াই থৈ দিলো তাৰপিছত মই সেই ৰূমটোলৈ অহাৰ পিছত তা হোটেলৰ পৰা মই চেক আউট কৰাৰ পিছত মোৰ আধাৰ কাৰ্ডখন মই বিচাৰি পোৱা নাই মোৰ সন্দেহ হয় যে মই সেই হোটেলতে মই আধাৰ কাৰ্ডখন এৰিলো সেইটো কাৰণে মোৰ এতিয়া বৰ্তমান আধাৰ কাৰ্ডখনৰ অতি প্ৰয়োজন হৈছে এই কিবা উপায় কৰি মোৰ আধাৰ কাৰ্ডৰ ডিজিটেল কপি এটা ডাউনল'ড কৰিব পাৰিম নেকি তোমাৰ ওচৰত কিবা উপায় আছেনে কেনেকৈ কি কৰিলে মই সেই আধাৰ কাৰ্ডৰ ডিজিটেল কপিটো ডাউনল'ড কৰিব পাৰিম